নতুন প্ৰজন্মক বাতৰি অনুসৰণ কৰিবলৈ উৎসাহিত কৰা হয় কাৰণ বাতৰিসমূহ অনুসৰণ কৰিলে দেশ বিদেশৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক বা খেলা ধূলাৰ বিভিন্ন বিষয়সমূহৰ ওপৰত অনুকৰণ বা অনুসৰণ কৰিব পাৰি আৰু ইয়াৰ ফলত পঢ়ি শুনি থকা এই নতুন প্ৰজন্মৰ কাৰণে বহুতখিনি সুবিধা হয় আজিকালি পঢ়া শুনাত বৰ্তমান সময়ৰ পৰিস্থিতিৰ ওপৰত বিভিন্ন প্ৰশ্নও আহে এই প্ৰশ্নসমূহ এই বাতৰিসমূহ যদি নতুন প্ৰজন্মসমূহে অনুসৰণ কৰে তেতিয়াহ'লে বহু কথা জানিব পাৰে আৰু এই বাতৰিসমূহ অনুসৰণ কৰা ফলত বিভিন্ন দেশ বিদেশৰ বিভিন্ন খ খবৰসমূহ আমি ঘৰতে থাকি লাভ কৰিব পাৰো গতিকে সাংবাদিকসকলে এই বাতৰিসমূহ যথেষ্ট কষ্ট কৰি সংগ্ৰহ কৰে আৰু সংগ্ৰহ কৰি প্ৰচাৰ মাধ্যমৰ যোগেদি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়ে এই প্ৰচাৰ মাধ্যমসমূহ টিভি য়ে হওক ৰেডিঅ'ই হওক বা আজিকালি ম'বাইলে হওক বা বাতৰি কাকতৰ যোগেদিয়ে হওক বিভিন্ন বিষয়সমূহ বিভিন্ন ঠাইৰ বিভিন্ন বিষয়সমূহ বাতৰিত পৰিৱেশন কৰে আৰু এইসমূহ অনুসৰণ কৰি আমি বিভিন্ন কথা জানিব পাৰো বা নতুন প্ৰজন্মই বিভিন্ন কথা জানিব পাৰে সেয়েহে নতুন প্ৰজন্মক এই বাতৰিসমূহ অনুসৰণ কৰিবলৈ কোৱা হয় আৰু আমি নিজেও সৰু হৈ থাকোতে সেই সময়ত যদিও টিভি বা ম'বাইল নাছিল ৰেডিঅ' শুনা হয় আৰু দৈনিক বাতৰি কাকত পঢ়া হয় ইয়াৰ ফলত আমি বিভিন্ন কথা জানিব পাৰিছিলো এই এতিয়া নতুন প্ৰজন্মৰ মাজত বাতৰি পঢ়াটো খুব কম দেখা যায় কাৰণ হাতে হাতে ম'বাইল হ'ল ম'বাইলৰ যোগেদিয়ে বিভিন্ন দেশ বিদেশৰে হওক বা আমাৰ স্থানীয় বাতৰিসমূহে হওক এই ম'বাইলত পাব পাৰি আৰু এইসমূহৰ যোগেদিয়ে এই অঞ্চলটোত ক'ত কি হৈছে বা ক'ত কি কেনেকুৱা পৰিস্থিতি হৈছে এইসমূহ অনুকৰণ কৰাত যথেষ্ট সহায় হয় আৰু অতি সহজতে বস্তুখিনি জানিব পাৰি সেয়েহে নতুন প্ৰজন্মক আমি বাতৰি অনুসৰণ কৰিবলৈ উৎসাহিত কৰোঁ যাতে ইয়াৰ পা তেওঁলোকে উপকৃত হ'ব পাৰে